খেলৰ মাজত সফলতা আৰু বিফলতা থাকিবই বিফলতা হ'লেও কেতিয়াও মন ভাগি পৰিব নালাগে এষাৰ কথা কোৱা আছে অভ্যাসৰ নৰ কৰ্ণেপথে শৰ অভ্যাস কৰি থাকিলে এদিন নহয় এদিন সফলতা আহিবই সফলতাতকৈ বিফলতাই বেছি অভ্যাস কৰিব লাগিব তেতিয়াহে বিফলতাই সফলতা হ'ব পাৰিব